বৰ্তমান সময়ত জনসাধাৰণৰ মাজত প্ৰযুক্তিবিদ্যাই বহুত ধৰণৰ সুবিধা কঢ়িয়াই আনিছে তাৰে ভিতৰত অন্যতম হৈছে ম'বাইল ফোন মোবাইল ফোনৰদ্বাৰাই বহু দূৰৈত থকা মানুহবিলাকৰ সৈতে আমি সহজতে সংযোগ কৰিব পাৰোঁ আজি যদি কিবা যদি খবৰ দিবলৈ আছে এশ কিলোমিটাৰ দুশ কিলোমিটাৰ দেশ বিদেশত থকা মানুহৰ সৈতে এক ছেকেণ্ডতে কথা পাতিব পাৰোঁ এনে সুবিধাসমূহ আগৰ দিনত দেখিবলৈ পোৱা নাছিল আগৰ দিনত চিঠি পত্ৰ ব্যৱহাৰ কৰা হৈছিল এনে চিঠিবিলাক এটা ঠাইৰ পৰা আন এটা ঠাইলৈ পাবলৈ অতি কমেও দহদিনৰ সময় লাগে কিন্তু আজিকালি প্ৰযুক্তিবিদ্যা অহা পাছত এনে সময় দহ দিনৰপৰা এক ছেকেণ্ডলৈ কমাই দিব পাৰিছে আৰু বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়াই যেনেকৈ হোৱাটছএপ ফেচবুক ইনষ্টাগ্ৰাম ইয়াত থকা যদি এজন মানুহৰ কিবা অসুবিধাত পৰিছে তেওঁলোকে ফেচবুক বা টুইটাৰত নিজৰ অসুবিধাটো বৰ্ণনা কৰি পেলাই মানুহৰপৰা সহায় ল'ব পাৰি এনে ছ'চিয়েল মিডিয়াৰ জড়িয়তে এজন ব্যক্তি নহয় দেশ দেশ বিদেশত থকা লাখ লাখ ব্যক্তিৰ সৈতে পলকতে সংযোগ কৰিব পাৰি এই ছ'চিয়েল মিডিয়াৰদ্বাৰাই মানুহে বহুত ধৰণৰ উপকৃত হৈছে নতুন মানুহ চিনাকি হোৱা পুৰণি যোৱা মানুহ হেৰাই যোৱা এনেধৰণে উপভুক্ত হৈছে ছ'চিয়েল মিডিয়াত লৈ পেলাই বহুত মানুহে সদব্যৱহাৰ কৰে আৰু তাৰ ভিতৰতে কিছুমান দৃশ্য প্ৰতি চ'চিয়েল মিডিয়াত অসৎ ব্যৱহাৰ কৰা দেখা যায় সেইবাবে মই ভাবোঁ যে নিযুক্তিবিদ্যাই মানুহক যিমানে সুবিধা কৰি দিছে তাৰ তলে তলে কিছুমান অসুবিধাৰো সৃষ্টি হয়